হেল্ল' বৰুৱা হোণ্ডাই অঁ বৰা হোণ্ডাইৰপৰা লাগিছে হয় কওকচোন অ' কে কোনটো গাড়ী চাবলৈ ইচ্ছুক আছে আপুনি হোণ্ডাই ভাৰনাৰখন ন অ' কে হোণ্ডাই অঁ কওকচোন এভেইলেবোল নাই একচুৱেলী বৰ্তমান আপুনিতো প্ৰথম বুকিং কৰাব লাগিব আপুনি টেষ্ট ড্ৰাইভ ল'ব পাৰে আহি পেলাই হয় তাৰ বাহিৰে আপোনাৰ আই টেন আছে আই টুৱেণ্টী আছে আই টুৱেণ্টী জেনখন আছে আৰু গ্ৰেণ্ড ভিটাৰাখনো আছে হয় আৰু বেলেগ আপোনাৰ আই টে আই টেনত নৱা আই আই টেন নিয়চ আছে তাৰপাছত আকৌ আপোনাৰ এইখন আই টেনত আপোনাৰ স্মল স্মল ভেৰিয়েণ্টখনো আছে

প্ৰাইচটো আপোনাৰ অ'ন ৰোড প্ৰাইচ আপোনাৰ যোনটো আপুনি বিচাৰিছে সেইটোৰ নিয়েৰলী নাইন চেভেণ্টীমান পৰি যাব এক্স ৰোম প্ৰাইচ আৰু অ'ন ৰ'ড প্ৰাইচ আপোনাৰ টেন লেখ ফীফটীমান পৰিব ৰেজিষ্ট্ৰেচন লগাই ডিচকাউণ্ট আপুনি আহিবচোন বাৰু আমাৰ ডিব্ৰুগড়তে আছে আমাৰ ডীলাৰখন শ্ব'ৰোমখন ডিলাৰ ইয়াতে আছে আপুনি আহিলে আহিলে ইয়াতে টী ফ্ৰী টেষ্ট ড্ৰাইভো পাই যাব হয় অ' কে আপ আপোনাৰ হোৱাটছাপ নাম্বাৰখন অঁ আপোনাৰ হোৱাটছাপ নাম্বাৰখন এইখনেইনে ঠিক আছে তেনেহ'লে মই আপোনাক এনেই এটা লাম চাম ক'টেচন এটা পঠাই দিওঁ আপোনাৰ হোৱাটছাপ নাম্বাৰত হ'বনে অঁ ঠিক আছে দিয়ক আৰু আপ অঁ আপোনাৰ টেষ্ট ড্ৰাইভখন বুকিং কৰি দিওঁ নেকি ছাৰ আচ্ছা ঠিক আছে কেতিয়া ল'ব বিচাৰিব আপুনি টেষ্ট ড্ৰাইভখন নেক্সট মান্থত ন ঠিক আছে দিয়ক তেনেহ'লে নেক্সট মান্থ এক তাৰিখে মই আপোনাক টেষ্ট ড্ৰাইভখন বুকিং কৰি দিছোঁ অ' কে ঠিক আছে ধন্য়বাদ